বিদ্যুতৰ পৰা জানো আৰু শ্বক লাগে সেইটো জানো ৱায়াৰ ওলাই থাকিলে তাতে যদি হাত তাত লাগে শ্বক লাগিব আৰু যদি খালী ভৰিত থকা যায় বা এনেকে আৰু হাতটো যদি তিতা হয় পানীৰে মানে তেতিয়া বেছি এটা বেছি চাঞ্চ থাকে আৰু বেছিকে হেভী শ্বক লগাৰ বাকী সেইটো সেইখিনিয়েই জানো